নমস্কাৰ দাদা মোৰ নাম অংকুৰ ৰঞ্জন বৰা আপুনি অতিজতে যিটো ঠিকনাত মোৰ খাদ্যসমূহ পঠাই আছিলে সেই বৰ্তমান মই মোৰ ঠিকনা সলনি কৰিছোঁ গতিকে বৰ্তমান আপুনি খাদ্যসমূহ যোৰহাট জিলাৰ দহোটীয়া গাঁৱৰ পিন নম্বৰ সাত আঠ পাঁচ ছয় এক সাতৰ ঠিকনাত পঠালেই হ'ব ধন্যবাদ